হয় আপুনি কি জানিব বিচাৰিছে মোক জনাব নেকি বাৰু হয় আমাৰ হ'ম ডেলিভাৰী সুবিধা আছে আপোনাৰ এড্ৰেছটো আমাক জনাব নেকি হয় আপোনাৰ ফ্ৰিজটো তেতিয়াহ'লে সেইটো এড্ৰেছত আমি আজি সন্ধিয়াৰ ভিতৰত আমি ডেলিভাৰী কৰিব পাৰিম খালি আপুনি গুগুল পে'ৰ যোগেদি মোক পাঁচ হাজাৰ টকা আপুনি এডভাঞ্চ দিব লাগিব আৰু বাকীখিনি পইচা আপোনাৰ ফ্ৰিজটো ঘৰত পোৱা পিছত মোক দিলেও হ'ব ঠিক আছে ধন্যবাদ